হয় মোৰ ঘৰৰ চৌপাশ স্ৱাস্থ্য়সন্মত কৰি ৰাখিবলৈ সদায় মই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দি আহিছোঁ যেনে সদায় মোৰ ঘৰৰ চৌপাশে থকা নলা নৰ্দমাবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা মোৰ ঘৰৰ চৌপাশত যাতে প্লাষ্টিকৰ কেৰিবেগ বা অন্য়ান্য় প্লাষ্টিকজাত সামগ্ৰী বা গেলাপানী বা পঁচা সামগ্ৰী কোনোধৰণৰ পৰি নাথাকে সেইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাটোৱেই মোৰ প্ৰথম লক্ষ্য় মই সদায় মন কৰি আহিছোঁ চৌপাশ যদি মোৰ ঘৰৰ চৌপাশ যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তেনেহলে মই মোৰ এটা মোৰ মই মোৰ লগতে মোৰ পৰিয়ালে এটা স্বাস্থ্য়সন্মত পৰিৱেশ পাব এই পৰিৱেশৰ প্ৰতি লক্ষ্য় ৰাখি মই সদায় চৌপাশ এটা স্বাস্থ্য়সন্মত চৌপাশ কৰাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অধিক গুৰুত্ব দি আহিছোঁ আৰু ইয়াৰ ফলত মই সুফলো লাভ কৰিছোঁ